জীৱ জন্তুৰ মাজত যুঁজ বন্ধ কৰা আইনখন সমৰ্থন কৰিব লাগে কিয়নো জীৱ জন্তুবোৰ হৈছে একো নজনা জীৱ যাক নেকি আমি ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে কিন্তু তেওঁলোকৰ অহিত চিন্তা আমি কৰিব নালাগে যিকোনো জীৱ জন্তুৰ মাজতে যুঁজ কৰাব লাগে কাৰণ এজনে আনজনক আঘাত কৰোঁতে মই মোবাইলতো ভিডিঅ'ত দেখিছোঁ কিন্তু আজিলৈকে দেখা নাই স্পষ্ট চকুৰে দেখা নাই কিন্তু ফে'চবুক ইউটিউবত দেখিছোঁ যুঁজ কৰাৰ সময়ত ম'হৰ যুঁজ কৰোঁতে ম'হৰ মৃত্যু হৈ যায় অঁকালতে তেওঁলোকৰ প্রচণ্ড খুন্দাৰ ফলত যেতিয়া তেওঁলোকৰ মূৰত আঘাত হৈ যায় চাগে সেইবাবে তেওঁলোকৰ এনেকুৱা জীৱ জন্তুবিলাকৰ মৃত্যু হৈ যায় এনেকৈ যুঁজ কৰিবই নালাগে আৰু আমি জীৱ জন্তুসমূহক ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে এতিয়াতো বহুত জীৱ জন্তু পৃথিৱীৰ পৰা বিলুপ্তই হৈ গৈছে আমি জীৱ জন্তু ভালদৰে সংৰক্ষণ কৰিব লাগে আমি আমাৰ মনোৰঞ্জনৰ বাবে জীৱ জন্তুবোৰক যুদ্ধ কৰিব বা যুঁজ কৰাব নালাগে যাৰ বাবে জীৱ জন্তুবিলাক আঘাত প্ৰাপ্ত হ'ব পাৰে আমাৰ মানুহে নিজৰ নিজে আমোদ ল'বৰ কাৰণেই যুঁজ খেল ম'হ যুঁজ কুকুৰা যুঁজ আদি খেলবোৰ প পাতে যিবোৰ বন্ধ কৰিব লাগে কাৰণ তাত তাত এই মাতিব নোৱাৰা জীৱ জন্তুবোৰ বহুত আঘাতপ্ৰাপ্ত হ'ব পাৰে সেইবোৰ চাই আমি এই খেলখন খেলবোৰ আমি বন্ধ কৰিব লাগে তাতকৈ আমি বেলেগ প্ৰকাৰৰ খেল উলিয়াব লাগে কিন্তু এই যুঁজ খেলবোৰ আমি বন্ধ কৰিব লাগে এই খেলৰ জৰিয়তে পশু পক্ষী বহুত কষ্ট পায় আৰু বহুত আঘাতপ্রাপ্ত হৈ যায় যাৰ বাবে মানুহে ইয়াৰ দায়ী মানুহেইটো এই খেল স্থাপন কৰিছে সেইবাবে আমি এই খেলবোৰ বন্ধ কৰোৱা উচিত আমি সকলোকে আহ্বান কৰিব লাগে যে এই জীৱ জন্তুৰ মাজত যুঁজ বন্ধ কৰিব লাগে যিখন খেল আমি খেলি আছো খেলাই আছোঁ এইখন খেলৰ যোগেদি জীৱ জন্তুবিলাকত অকালতে মৃত্যু হ'ব পাৰে সেইবাবে এইখন খেল আমি এনেকুৱা যুঁজ খেলবিলাক আমি বন্ধ কৰিব লাগে যাৰ কাৰণে আমি অতি তীক্ষ্ণভাৱে কামবোৰ এইবোৰ বন্ধ কৰিবৰ বাবে আমি সমৰ্থন দিব লাগে বন্ধ যাতে এই খেলবোৰ বন্ধ হয় আমি আনজনে আনজনক ক'ব লাগে যে এই খেলবোৰ পতা বন্ধ কৰিব লাগে য'ত য'ত এই খেল অনুষ্ঠিত হয় তাত আমি সকলোকে জনাব লাগে যে এনেকৈ জীৱ জন্তুৰ মাজত এইদৰে যুঁজ সৃষ্টি কৰিব নালাগে যাৰ ফলত জীৱ জন্তুবিলাকৰ আঘাতপ্ৰাপ্ত হয় সেই সেইবোৰ খেল আমি খেলাব নালাগে সেইবোৰৰ ওপৰত আমি এই আবেদন কৰিব লাগে যাতে সেয়ে ভালকৈ ৰাখিব পৰা যায় জীৱ জন্তুবোৰক আৰু ভাল জীৱ জন্তুবিলাকক বন্দী কৰি ৰাখিব নালাগে সিহঁতক মুকলিকৈ আচৰণ কৰিব দিব লাগে যিবোৰ নেকি আমাৰ ঘৰুৱা জীৱ জন্তু হয় সিহঁতকো ভালকৈ ভালদৰে থাকিবলৈ দিব লাগে সেইবোৰৰ প্ৰতি আমি প্ৰতি যত্ন ল'ব লাগে জীৱ জন্তুবিলাকক আমি সংৰক্ষণ কৰি ৰাখিব লাগে আমি কেতিয়াও তেওঁলোকক জীৱ জন্তুক মাৰিব নালাগে সিহঁতক সংৰক্ষণৰ বাবে যিমান য'ত ব্যৱস্থা কৰিব পাৰি সকলোবোৰ ব্যৱস্থা কৰিব লাগে জীৱ জন্তুবিলাকৰ এইবিলাক আমাৰ কোনো অনিষ্ট নকৰে সিহঁতে কেৱল আমাৰ উপকাৰহে কৰে সেইবাবে আমি সিহঁতক ভালদৰে ৰখাটো ব্যৱস্থা বনাই কৰিবৰ কাৰণে আহ্বান জনাইছোঁ